মই ফিজিকেল বা ইলেকট্ৰনিক সংস্কৰণ দুই ধৰণৰ কিতাপ পঢ়িয়ে ভাল পাওঁ কিন্তু যদি মোক ইয়াৰ দুটাৰ ভিতৰতে এটা চইছ কৰিবলৈ দিয়া হয় তেতিয়াহ'লে মই ফিজিকেল কিতাপবোৰেই ছ নিৰ্বাচন কৰিম কাৰণ ফিজিকেল কিতাপবোৰত কিতাপবোৰ পঢ়িলে আমনি নালাগে আৰু আৰু ইলেকট্ৰনিকচ কিতাপবোৰ

চছিয়েল মি ম'বাইল চ'বাইলত যদি ইলেকট্ৰনিক সংস্কৰণবোৰ পঢ়া হয় বা কম্পিউটাৰত বহি বা লেপটপত বহি অধ্য়য়ন কৰা হয় তেতিয়া মানে মোৰ মাইণ্ডটো ডাইভাৰ্ট হোৱাৰ চান্স বেছি থাকে কাৰণ যিহেতুকে ডাটা থাকেই ডাটাত যিকোনো ধৰণৰ চছিয়েল মিডিয়া এপছবোৰ সঘনাই ব্য়ৱহাৰ কৰা হয় কিন্তু আজিকালি ইলেকট্ৰনিকছ সংস্কৰণৰো গুৰুত্বও প্ৰায়ে বাঢ়িবলৈ ধৰিছে কাৰণ যিহেতুকে কিছুমান কিতাপ যিবোৰ মানে আপুৰুগীয়া কিতাপ সেই আপুৰুগীয়া গ্ৰন্থবোৰ কেৱল ইলেকট্ৰনিকছ মাধ্য়মতহে পোৱা যায় কিছুমান কিতাপ সং সংৰক্ষণ কৰি ৰাখিব পাৰি সেয়েহে তেনে কিতাপৰ ক্ষেত্ৰত ইলেকট্ৰনিক মাধ্য় সংস্কৰণটো অধ্য়য়ন কৰাটোৱে বেছি গুৰুত্বপূৰ্ণ হৈ পৰে আমাৰ বাবে আৰু লগতে এনেও কৰা হয় কিছু কেতিয়াবা যে ইলেকট্ৰনিকছ সংস্কৰণটো নিজেই ম'বাইলত ডাউনলোড কৰি প্ৰিণ্ট প্ৰিণ্টৰ যোগেদি কিতাপখন ফিজিকেল কৰি লোৱা হয় আৰু ইয়াৰে কিছুমান ফিজিকেল কিতাপবোৰ পঢ়োঁতে আমনি নালগে কোনো ধৰণৰ এইবোৰ মোৰ যেতিয়াই যি মন যায় মানে যিমান সময় আজি যিমানখিনি মন গৈছে তিমানখিনি পঢ়িছোঁ আকৌ নপঢ়াখিনি এটা মাৰ্ক বুকমাৰ্ক দি ৰাখি আকৌ তাৰ পিছত সেইখিনি অধ্য়য়ন কৰিব পাৰোঁ মোৰ যেতিয়াই কিন্তু ইলেকট্ৰনিকছত অলপমান অসুবিধা থাকে যে যিহেতুকে সেইটো সম্পূৰ্ণৰূপে বেটাৰী বা ম'বাইলছৰ চাৰ্জৰ বা কাৰেণ্টৰ ওপৰত ইলেকট্ৰি ওপৰত নিৰ্ভৰ কৰে যদি লাইন নথকা বা বিদ্য়ুত নথকা সময়ত বা বিদ্য়ুত নহ'লে মানে সেই ইলেকট্ৰনিক সংস্কৰণৰ গ্ৰন্থবোৰ অধ্য়য়ন কৰাটো অকণ অসুবিধাজনক হৈ পৰে আৰু সকলো ইলেকট্ৰনিক সংস্কৰণৰ কিছুমান সুবিধা এনেকুৱা আছে যে যিবোৰ যিবোৰে সামাজিক মাধ্য়ম বা অকণ টেকনিকেলি আপডেট নহয় তেওঁলোকৰ বাবে ইলেকট্ৰনিক মাধ্য়মৰ কিতাপবোৰ অধ্য়য়ন কৰাটো অসুবিধাজনক হৈ পৰে মই অডিঅ'বুকো শুনিছোঁ কিন্তু প্ৰায় কম এনেকুৱা যিবোৰ কিতাপ মানে সহজতে উপলব্ধ নহয় তেনেকুৱা কিছুমান অডিঅ' কিতাপ অডিঅ'বুক হিচাপে পোৱা যায় সেইবোৰহে শুনিছোঁ আৰু অডিঅ'বুকটো শুনিলে অডিঅ'বুকৰ অডিঅ'বুক শুনিলে মানে কি সময়বোৰ ৰাহি হয় মোৰ প্ৰয়োজনে মই যি কেতিয়াবা ৰাস্তাৰে গৈ থাকিলেও মই অডিঅ'বুকবোৰ শুনিব পাৰোঁ এইটো এটা ভাল দিশ অডিঅ'বুকৰ তদুপৰি অডিঅ'বুকটো যিহেতুকে এই বিদ্য়ুতৰ জৰিয়তে বা কিবা ম'বাইলৰ জৰিয়তে কিছুমান এপৰ জৰিয়তে শুনা হয় সেইকাৰণে তাতো ইলেকট্ৰনিক লা ইলেকট্ৰনিক বা বিদ্য়ুত লাগে বিদ্য়ুত নহ'লে তেতিয়াও অসুবিধা হৈ পৰে তদুপৰি এই ইলেকট্ৰনিক সংস্কৰণ বা অডিঅ'বুকবোৰে প্ৰায় ক্ষেত্ৰতে কোৱা হয় যে আমাৰ যিবোৰ কিতাপ ফিজিকেল কিতাপ বা ফিজিকেল গ্ৰন্থ অধ্য়য়নৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছে বুলি